অঁ এই মোক বিহুৰ কাৰণে অলপ পিঠা অলপ লাগিছিলে অঁ এই সেইটো পিঠা মোক পঞ্চাছটা মান দিবচোন আৰু তিল পিঠা আপোনাৰ দুশটা মান আৰু বৰপিঠা এনেকে এশটামান দিব আৰু নাৰিকলৰ যোনটো লাড়ু সেইটো অলপ বেছিকে লাগিব মানে আঢ়ৈশ মান লাগিব অঁ হৈ যাব হৈ যাব দহ দিন আৰু মানে দুসপ্তাহ বুলিয়েই ধৰক দুসপ্তাহৰ ভিতৰত কৰি দিব বাকী এনে আৰু বেলেগ কিবা কিবি পাম নেকি তেনেকুৱা পিঠা জাতীয়

অঁ অঁ সেইবিলাক সেই পিঠাবিলাকো অলপ পঞ্চাছটা মানকে দি দিবচোন

অঁ অঁ অঁ অঁ মই বাৰু হোৱাটছএপত আজি লিষ্ট এখন বনাই পেলাই দি দিম গোটেই বস্তুখিনি আপুনি এনেই দামটো অলপ চাই দিব আৰু

অঁ অঁ ঠিকে আছে হ'ব বাৰু দিয়ক